এই ৰুমতে শুই আছো ইমান ঠাণ্ডা আজি কি কিহৰ প্লেনিং চকিডিঙ্গি অ' অ' মানে মিলন নগৰ ওচৰ অ' অ' গম পালোঁ গম পালোঁ নতুনকৈ খুলিছে যে

প্ৰদ্যুতে ফোন কৰিলে নেকি নাই কৰা প্ৰদ্যুতে ফোন কৰিলে যাব পাৰি এনে এপাক ফুৰিও অহা হ'ল খোজ কঢ়া হ'ল চাহ একাপ খাই আহিম একো নহয় হেৰি মই উঠিছোঁ উঠিছোঁ উঠিছোঁ উঠিছোঁ খালী মানে চাৰে চাৰিটাত গৈ অ' আমি ঘূৰি আহিম চাৰে ছয়টালৈকে চাহ তাহ খাই পিনে ধুনীয়াকৈ অ' হ'ব হ'ব মই ওলাইছোঁ দে হ'ব অহ অ' হ'ব হ'ব প্ৰদ্যুতক লগ ধৰ মই ওলাইছোঁৱে অহ অহ হ'ব ঠিক আছে অ' অ' মই ওলাইছোঁ ওলাইছোঁ এই মই উঠিলোঁৱেই অ' অ'